মই জীৱনৰ জীৱনৰ লক্ষ্য উদেশ্য হৈছে মোৰ এজন ভাল প্ৰশাসনিক বিষয়া হ'বলৈ এ চি এছ বিষয়া হ'বলৈ ইচ্ছা ত' মই এ চি এছ বিষয়া এজন ভাল এ চি এছ বিষয়া হৈ এখন বৰপেটাখন নিজৰ লগতে মোৰ অসমখনৰো অলপ মানে কিছু ডেভেলপমেণ্টৰ কাৰণে মই বহুতখিনি আগবাঢ়িব কৰিব খুজোঁ কাৰণ বৰ্তমানৰ আমাৰ বৰপেটাবাসী আৰু অসমবাসী বৰ্তমান বহুত ক্ষেত্ৰত পিছ পৰা ত' সেইটো ক্ষেত্ৰৰে কাৰণে মই অসম অসমৰ বা বৰপেটাখনৰ কাৰণে বহুখিনি মানে উন্নত হোৱাৰ কাৰণে মই বিচাৰোঁ এজন ভাল প্ৰশাসনিক বিষয়া হ'ব পাৰিলে ত' আজিকালি বৰ্তমানটো বহুখিনি কৰিব পাৰি ক'বলৈ গ'লে এজন ভাল উপা উপায়ুক্ত হ'বলৈও বহুত ভাল কাম কৰিব পাৰি নিজৰ ডিষ্ট্ৰিকখনত আনকি আপোনাৰ এখন তো আপোনাৰ জিলাখনৰ মানে বহুতখিনি কাম ভাল কাম কৰিব পাৰি ত' সেইটো কাৰণে মোৰ উদেশ্য একচুয়েলি একজন ভাল প্ৰশাসনিক বিষয়া বিষয়া হ'বলৈ ইচ্ছা ত' সেইকাৰণে মই ভাবো যে নিজৰ এজন ভাল প্ৰশাসনিক বিষয়া হ'ব পাৰিলে মানে বহুখিনি কাম কৰিব পৰা যায় আৰু বহুখিনি মুঠতে এনেকুৱা মানে বহুত বিভিন্ন ধৰণৰ কাম কৰিব পৰা যায় নিজৰ যিটো বস্তু মানে নিজৰ ডিষ্ট্ৰিকত নাই নাথাকে সেই বস্তুটো আমাৰ বৰপেটা ডিষ্ট্ৰিকত আনিবলৈ চেষ্টা কৰিব পৰা যায় ভাল প্ৰশাসনিক বিষয়া হ'বলৈ